প্ৰথম ভবা নাছিলোঁ কেতিয়াও যে গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িম বুলি কাৰণ ইয়াত ইয়াৰ প্ৰথম মূল প্ৰধান কাৰণটোৱে হৈছে যে বিশ্ববিদ্যালয়খনত বহুতখিনি মানে ৰিজাল্ট দিয়াত দেৰি আৰু এনেকুৱা বহুতজনিত কাৰণ আছে যিখিনিত বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে মানে গুৱাহাটী ইউনিভাৰ্ছিটিৰ মানে অধ্যয়ন কৰি থকা ল'ৰা ছোৱালীখিনিয়ে পটককৈ পঢ়িবলৈ নিবিচাৰে বা তেওঁলোকৰ প্ৰথম চইচ বুলি প্ৰথম চইচ নহয়গৈ সিহঁতে সেইটো দখল কৰা সক্ষম নহয়গৈ কিন্তু সময় কি হ'ল দেউতাৰ মানে অকণমান বেমাৰ এনেকুৱা কিছুমানজনিত কাৰণত মই মানে য'ত নিবিচাৰিছিলোঁ তাতেই আহি পৰিলোঁগৈ নিচিনা হ'লগৈ কিন্তু প্ৰথম দিনাখনৰ পৰাই এনেকুৱা কৃষ্ণচূড়া যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়ক কৃষ্ণচূড়াৰ নগৰী বুলি কয় কৃষ্ণচূড়া নগৰীখনক অকণমানকৈ হয়তু অকণমান ভাল পাবলৈ ধৰিছিলোঁ সপোন এটাই আছিল কিন্তু যে ভালকৈ ইয়াৰ পৰা এজন ভাল মানুহ হৈ মই বিজ্ঞানৰ ছাত্ৰী মই জৈৱ প্ৰযুক্তি বিজ্ঞান বিভাগৰ এগৰাকী ছাত্ৰী সেয়েহে ইয়াৰ পৰা ধুনীয়াকৈ জে আৰ এফ লগাই মই এগৰাকী ভাল ছাইণ্টিফিক অ'ফিচাৰ হোৱাৰ মন সেয়ে মানে আহিছিলোঁ প্ৰথমে প্ৰথমে বিশ্ববিদ্যালয়ত ছাত্ৰনিবাস ছাত্ৰীনিবাসত মই পোৱা নাছিলোঁ প্ৰথম পোন্ধৰ দিন মই পি জিত আছিলোঁ তাৰ পিছত ছাত্ৰী আবাসত পালোঁ তাৰ পিছৰ পৰা সুকীয়াকৈ মানে যাত্ৰাটো আৰম্ভ বুলি ক'ব পাৰি বিশ্ব মানে ডিপাৰ্ট মানে বিভাগত পঢ়োঁ আৰু নিবাসত আহি হয়তু খেলা ধূলা নাচ গান সেইবোৰ কিন্তু তাৰ মাজতেই সেই দুটা মানে বেলেঞ্চ কৰি কিবা কৰি ৰাখিছিলোঁ বেয়া লাগা নাছিলে বহুত ভাল লাগিছিলে এনেকৈ এনেকৈ কষ্টও হৈছিলে এইটো নহয় যে দুইটা বেলেঞ্চ কৰি ৰাখিবলৈ বহুত কষ্ট কষ্ট হয় সময় যায় তাৰ পিছত ডিপাৰ্টমেণ্টত আমাৰ আগৰ যিজন হেড আছিলে সেই হেডজন আমি অহাৰ লগে লগে তেওঁ বহুত তেওঁৰ নাম ডক্তৰ মোহন চন্দ্ৰ কলিতা তেওঁ ৰিটায়াৰ হৈছিলে ৰিটাই হ'ল মানে আমি আহিছোঁ তেওঁ ৰিটায়াৰ হ'ল তেওঁক ফেয়াৰৱেল দিলোঁ আমি ফ্ৰেচাৰ্ছো পালোঁ আকৌ তেওঁৰ পুতেকৰ বিয়ালেও গলোঁ সেয়েহে অগ্ৰজসকলৰ লগত মানে আমাৰ এটা ভাল সম্পৰ্ক গঢ় লৈ উঠিছিলে দাদা বাইদেউসকলে খুব মৰম কৰিছিল পঢ়া শুনা ক্ষেত্ৰত সহায়ো কৰিছিলে আগৰে দুই এজন চিনাকি আছিলে তেওঁলোক আমাৰ বিদ্যা হেৰি মহাবিদ্যালয়ত পঢ়ি থাকোঁতেই মানে একে আমাৰ মানে ছিনিয়ৰ আছিলে তৌ সেইবাবে এনেকৈ কপালটোৱে এনেকুৱা এজনী যোনজনী এজনী বা আমাৰ ডিপাৰ্টমেণ্টৰ মহাবিদ্যালয়ৰো ছিনিয়ৰ আছিলে এতিয়া ডিপাৰ্টমেন্ট ইউনিভাৰ্ছিটিৰ বিভাগৰো ছিনিয়ৰ হ'ল আৰু ছাত্ৰী আবাসৰো ছিনিয়ৰ হ'ল তেনেকুৱা তেওঁ বহুত সহায় কৰিছিলে তাৰ পিছত কোৱাৰ দৰে কৈছিলোঁৱে যিহেতু মানে এইচ অ' ডি ছাৰৰ মানে আমি বিয়া খাবলে গলোঁ সম্পৰ্কটো ভাল হ'ল লাহে লাহে তাৰ পিছত ইউনিভাৰ্ছিটিত আপো জেনেৰেল জেনেৰেল ফ্ৰেচাৰ্ছ বা নৱাগত আদৰণি সভা সাধাৰণ নৱাগত আদৰণি সভা পাতিলে তাৰ পাছত তেনেকৈ তেনেকৈ মানে হোষ্টেলৰ মানে লগৰখিনিৰ লগতো খুব আপোন হৈ পৰিলোঁ মানে হয় খঙো উঠে ইমাননো নাচ বাগ হয়নে এইখন বিশ্ববিদ্যালয়ত পঢ়া শুনানো ক'ত হয় কাৰণ যিহেতু আমি ইয়াত পঢ়া শুনাহে কৰিব লাগিছিল কিন্তু ইয়াত থাকি এটা কথা বুজিছিলোঁ যে পঢ়া শুনাৰ লগতো যে জীৱনত আৰু বহুত কিছু আছে পঢ়া শুনাটো মূল কিন্তু তাৰ লগতে জীৱনটো চলিবলৈ বাকী আপোনাৰ গান নাচ বহুতেই প্ৰয়োজন সেই বস্তুটো ইয়াত বাৰুকৈয়ে শিকিছিলোঁ তাৰ পাছত বহুত কষ্ট হৈছিলে তাৰ পিছত আহিল আমাৰ সাধাৰণ নিৰ্বাচন স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ তেনেকৈ আমাৰ হোষ্টেলৰ বা এজনীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিলে সেয়াতো লাগিলোঁ বি কে বিত অপেন ডিবেটত মানে কুৱেশ্যনো কৰিছিলোঁ তৌ তেনেকুৱা তেনেকুৱা নতুন কিছুমান অভিজ্ঞতা হ'ল তাৰ মাজতে কিন্তু এনেকুৱা নহয় যে পঢ়াটো এৰি দিছিলোঁ নাই যিহেতু আমাৰ মানে নিবাসত সোমোৱাৰ ইন টাইম হৈছে চিক্স থাৰ্টী সেয়েহে চিক্স থাৰ্টীত সোমাইছিলোঁ সোমাই পেলাই সেইকণ সময় আমাৰ একদম নিজৰ এটা কথা আমাৰ যিমানখিনি মানে ৰোলচ আছিল তাৰ ভিতৰত এটা বহুত ভাল ৰোল আছিল যে আমি কেতিয়াও পঢ়াৰ সময়ত আদ্দা দিব নোৱাৰোঁ হয়ো মিছাও নহয় আমাৰ পঢ়াৰ সময়টো গৈছিলে তে সেই সেইটো মানে আমাৰ গঢ় দিয়াৰ সময় ছাৰে ছটাৰ পৰা নটা বজালৈকে কাৰণ নটা বজাত ভাত দিছিলে তাৰ পাছত সেই তেনেকৈয়ে গ'ল লগে লগে পঢ়িলোঁ ছ্যেচনেল আহিলে তাৰ মাজতে ঘপককৈ তাকে ভাবিলোঁ ইমান কম সময়ৰ ভিতৰতনো ছ্যেচনেল আহেনে কিন্তু চাওঁতে চাওঁতে সময় বাগৰি গৈ আছে ইমানখিনি হৈও গৈ আছে তাৰ পিছত ছ্যেচনেল আহিলে মাৰ্কছ প্ৰথম ঘৰৰ পৰা প্ৰথম ওলাই আহিছিলোঁ অকলে কাৰণ আগতে কেতিয়াও মহা মহাবিদ্যালয়খন আমাৰ মই যিহেতু দৰং মহাবিদ্যালয়ত পঢ়িছিলোঁ সেইখন আমাৰ ওচৰতে আছিলে আৰু মানে ওচৰতে আছিলে ঘৰৰ পৰা পঢ়া শুনা কৰিছিলোঁ ইমান দিগদাৰি হোৱা নাছিলে কিন্তু ইয়াত অকলে আছিলোঁ অকণমান মানে মিলোঁতে সময় গৈছিলে সেইকাৰণে মানে অকণমান দিগদাৰি হৈছিলে প্ৰথমে প্ৰথমে সেয়েহে ছ্যেচনেলটো প্ৰথম বেয়া হ'ল তাৰ পিছত নাই বোলো যদি এনেকৈ যাওঁ তো দিগদাৰি হ'ব সেয়েহে পঢ়া শুনা অলপ অলপকৈ আৰম্ভ কৰিছোঁ যেতিয়া অক্টোবৰ নবেম্বৰ মাহমান পাইছেগৈ তেতিয়া মানে কি হয় এই বিশ্ববিদ্যালয়ত ফাংশ্যন যিবোৰ চলি আছিলে সেইবোৰ কমিলে ল'ৰা ছোৱালীবোৰো যিমান ছাত্ৰ ছাত্ৰী আছিলে অধ্যয়নত বহিলে আমিও বহিলোঁ তে সেইখিনিতে ভাল মানে নম্বৰ এইটো নকওঁ যে একেবাৰে ওপৰত আছিলোঁ কিন্তু ঠিকেই গৈছোঁ ভাবি যিমান বেয়া হ'ব বুলি ভাবিছিলোঁ তাতচে ভালেই হ'ল সেইখিনি গ'ল তাৰ পাছত পঢ়া শুনা কৰি গৈ আছোঁ তাৰ ভিতৰতে আমাৰ মই চেভেন পইণ্ট ওৱান ফ'ৰ পইণ্ট পালোঁ আমাৰ ৰিজাল্ট দিলে তাৰ পাছত আহিলোঁ চেকে মানে দ্বিতীয় ষান্মাসিকত দ্বিতীয় ষান্মাসিকত আকৌ হেৰি আৰম্ভ হ'ল ভাৰ্ছিটি বিশ্ববিদ্যালয় সপ্তাহ বিশ্ববিদ্যালয় সপ্তাহটো কিন্তু খুব নাচি মই নাচিছিলোঁ মই খেলা ধূলাত মানে বেয়া নাচ গানত এইবোৰত পাকৈত আৰু এইবোৰতে মন আছে যিহেতু সেই তাতেই মানে মানে ভালকৈ কৰিম বুলি ভাবিলোঁ যিহেতু সেইবিলাকত লাগিলোঁ মাইম আগতে কেতিয়াও জীৱনত মোকাভিনয় কৰি পোৱা নাছিলোঁ মোকাভিনয় এইবাৰ প্ৰথম কৰিলোঁ খুব কষ্ট হ'ল ইক্সচাৰছাইজকেইটামান ছাৰ এজন আহিছিলে ছাৰে দেখুৱাইছিলে কষ্ট হৈছিলে তৌ মোকাভিনয় কৰিছোঁ না নাচিছিলোঁ নাচ আমি হাজং জনগোষ্ঠীৰ জাখাৰা নৃত্যটো কৰিছিলোঁ যেতিয়া জাখাৰা নৃত্যটোত যেতিয়া নাচিবলৈ যায় সেই নাচিবলৈ যাওঁতে মানে সেই জাখা মাৰা নৃত্যটো কৰে তাত কয় স্ব বৈনি জাখা মাৰা জাং মানে ব'ল বৈনি আমি সকলোৱে জাখা মানে জাকৈ মাৰিব যাওঁ তৌ তাৰ পিছত আমি মাইম কৰিছিলোঁ মানে মিকা মোকাভিনয় মোকাভিনয়ত আমি হেৰি প্ৰথম আমাৰ বিষয়টো আছিলে দশাৱতাৰ কিন্তু দশাৱতাৰটো নকৰিলোঁ দশাৱতাৰটো নকৰি পেলাই আমি শিৱ তাণ্ডৱ কৰিলোঁ খুব কষ্ট আছিলে মই মানে অকমান শকত সেয়েহে মই জোৰ মোৰ মানে গোটেই ভাৰটো মোকাভিনয়ৰ যিমান ভাৰ আছিলে সেইখিনি মোৰ গাৰ ওপৰতে দিছিলে তাৰ পাছত সেইখিনি হোৱাৰ এনেকৈ এনেকৈ সময় বাগৰিল আমি নৃত্যত আমি দ্বিতীয় হেৰি দ্বিতীয় পালোঁ তাৰ পাছত গ'ল তাৰ পাছত আকৌ পঢ়া শুনা তাৰ পিছত তেনেকৈ তেনেকৈ সময় বাগৰি গৈয়ে আছে পঢ়া শুনাটো তাৰ মাজে মাজে সময় উলিয়াই কিন্তু কৰিছিলোঁ লেপটপটো খোলোঁ তাতে পিডিএফ কিছুমান ছাৰহঁতে দিয়ে সেইখিনি সময়মতে কৰোঁ কিন্তু মই জানোঁ যে মোৰ লক্ষ্যত বা মই যিটো সপোন লৈ আহিছিলোঁ সেইখিনি সিমানতেই যদি মই সীমাবদ্ধ কৰি ৰাখোঁ মই লক্ষ্যত কেতিয়াও উপনিত নহ'ম সেয়েহে এতিয়া দ্বিতীয় ষান্মাসিকো গ'ল বন্ধ চন্ধও গ'ল বন্ধ তাৰ মাজতে লগৰখিনি হোষ্টেলৰ লগৰ কিছুমান আছিলে তেওঁলোকৰ লগত ফুৰিবলেও গলোঁ আহিলোঁ মেলিলোঁ কিন্তু এই তৃতীয় ষান্মাসিকৰ পৰা পঢ়া শুনা আকৌ আৰম্ভ কৰিলোঁ আকৌ এতিয়া কি হয় সময়টো নিজৰ ছিনিয়ৰ মানে অগ্ৰজ হ'লোঁ সেই তেতিয়াৰ পৰা মানে বিশেষ কামবিলাকত লাগিব নেলাগে আমি যেতিয়া অনুজ আছিলোঁ তেতিয়া কৰিবলগীয়া হৈছিলে এতিয়া যিহেতু ছিনিয়ৰ ইমান লাগিবলগীয়া নহয় সময় কিন্তু তথাপিওচোন সময়টো কমেই পৰি যায় ডিপাৰ্টমেণ্টৰ প্ৰে বিভাগৰ প্ৰেক্টিকেল আৰু কিবাকিবি এইবোৰত লাগি থাকোঁতেচোন সময়বোৰ গুছিয়ে যায় কিন্তু তাৰ মাজতে ৰাতি বাৰটামান বজাত হ'লেও লেপটপটো খোলোঁ তাত পিডিএফ কিতাপবোৰ দাম আমাৰ মানে নোৱাৰি সাত হেজাৰ বাৰ হেজাৰ তেইছ হেজাৰ পঁচিছ হেজাৰ সেয়েহে পিডিএফবোৰ ডাউনলোড কৰোঁ পিডিএফৰ পৰাই পঢ়োঁ সেই তেনেকৈ সময় উলিয়াই মই ভাবোঁ যে ইয়াতকৈ এতিয়া যিমানখিনি মই নিজে জোৰ দি আছোঁ তাতকৈ বেছিকৈ জোৰ দিব লাগিব কাৰণ যিহেতু ছাইণ্টিষ্ট হ'বলৈ যিমান অধ্যয়ন এটা ছাবজেক্টক লৈ যিটো অধ্যয়ন বা যিটো মানে সময় উলিয়াই যিটো আমাৰ ছাৰ বাইদেউসকলে যিমানখিনি কষ্ট কৰিছিলে মই তাৰ আধা অংশও দিব পৰা নাই সেয়েহে মই দিবলৈ এতিয়া যত্ন কৰিম আৰু মাজতে এফএচএচআই মানে য'ত আমি যিখিনি খাদ্য খাওঁ বা সেইখিনি যিখিনি খোৱা বস্তু খাওঁ সেইখিনি ভালদৰে আমাৰ টেষ্টিং হৈছেনে নাই সেই বস্তুখিনি চাবলে চোৱা এটা টেষ্টিং হৈছে টেষ্টৰ মানে সেইটো মানে আপোনাৰ ফুড টেষ্টিং অফিচাৰ বুলি কয় তেনেকুৱা এটা পৰীক্ষা দিছিলোঁ সেইটো মই যিহেতু জৈৱ প্ৰযুক্তি বিজ্ঞান বিভাগৰ সেইটোৰ লগতে সম্পৰ্কীয় এটা পৰীক্ষা তৌ সেইটো দিছিলোঁ সেই এতিয়া চাওঁ সময়ে ক'ব কিন্তু হয় এইটো নকওঁ যে লক্ষ্যৰ পৰা উপনীত হৈ মই বেলেগ ফালে গৈছোঁ কিন্তু জীৱনটোক আগতকৈ বেছিকৈ ভালকৈ মানে জীয়াবলৈ শিকিছোঁ আৰু নতুন নতুন বস্তু শিকিছোঁ কিন্তু তাৰ লগতে পঢ়াৰ সংগতি ৰাখিব শিকিছোঁ পঢ়াৰ লগ জীৱ বিশ্ববিদ্যালয়ত আহি এইটো এটা কথা থিকেই শিকিছোঁ যে পঢ়াৰ লগতে বাকী বহুত জীৱনত এনেকুৱা কিছুমান বস্তু আছে যিটো অত্যন্ত প্ৰয়োজন সেয়েহে মই জানোঁ যে লক্ষ্যত উপনীত হ'ম আৰু সেই যিটো সপোন কৃষ্ণচূড়াৰ নগৰীত প্ৰথম যেনেকৈ বেয়া পাইছিলোঁ সময়ৰ লগত আৰু ভাল পাবলৈ লৈছোঁ সেয়েহে মই জানোঁ সময়ত উপনীত হ'ম আৰু এনেকৈ কষ্ট কৰি যাম